আমাৰ গাৱত আচলতে এম্বুলেঞ্চৰ সুবিধা জনক সংযোগ নথকাৰ বাবে আমাৰ গাঁৱৰ ৰাইজ বহুতে অসুবিধাৰ সন্মুখীন হৈছে বিভিন্ন সময়ত ঘপকে কাৰোবাৰ অসুখ হ'লে সোনকালে মেডিকেল নিব পৰা নাযায় আৰু মই বিশেষকে মোৰ লগত হোৱা ঘটনা এটাই কওঁ এবাৰ এই কেইদিনমানৰ আগত মাৰ কি হ'ল ঘপককে ৰাতিপুৱা অলপ গাটো অসুস্থ কৰিলে মাথা ঘূৰণি বমি হ'ল তাৰপা মই ওচৰতে থকা মেডিকেল নিও বুলি কি ওচৰতে থকা প্ৰাইভেট গাড়ীৰ খবৰ কৰিলোঁ নাই তেনেকে মানুহবিলাক ৰাতিপুৱা সময়ত যিহেতু কোনোবাই ফোনেই ৰিচিভ কৰা নাই কোনোবাই ৰিচিভ কৰিছে যদিও মানে যাব পৰা অৱস্থাত নাই তেনেকে তাছত লাষ্টত মই উপাই নাপায় মই ওৱান জিৰ' এইটক ফোন কৰিছো তাৰপিছত ওৱান জিৰ' এইটক ফোন কৰিলো ফোন কৰাৰ পিছত যেতিয়া ওৱান জিৰ' এইটে ক'লে কি মোৰ মানে ওচৰৰে যিকেইখন এম্বুলেঞ্চ য'ত মানে লখিমপুৰ আৰু পানীগাঁৱৰ যিকেইখন এম্বুলেঞ্চ আছে সেইকেইখন এম্বুলেঞ্চ সেই সময়ত এভেইলেবল নাই তাৰপাছত ওৱান জিৰ' এইটে কৈছে মানে তাৰপা মানুহজনে কৈছে ৱান জিৰ' কল কৰা মানুহজনে কৈছে যে যদি এভেইলেবল হয় তেতিয়া জনাম তাৰপিছত মই তেনেকেই ৰৈ থাকিবলগীয়া হৈছে ইফালে এইফালে ঘৰৰ ওচৰতো গাড়ী বিচাৰি আছোঁ তেনেকে নিবলে পোৱা নাই আৰু তেনেকে ৰাতিপুৱা সময়ত আচলতে কাৰবাক ক'বালে পঠিয়াবলেও সব মানুহক হুলস্থুল কৰিবলৈও মানে বেয়া পাইছোঁ ৰাতিপুৱাই তাৰপাছত আকৌ আধা ঘণ্টামান পাছত ওৱান জিৰ' এইটৰ পৰা ফোন কৰিছে যে এখন গাড়ী এভেইলেবল আছে কিন্তু নাওবৈচাত আৰু নাওবৈচাৰ পৰা আহোঁতে লাগিব আপোনাৰ চল্লিশ পঞ্চল্লিশ মিনিট তাছত কিন্তু হ'লেও মই এম্বুলেঞ্চখন আহিবলৈ বুলি ক'লোঁ তাৰপা আহি পালেহি বাৰু চল্লিশ মিনিটমান পাছত মাৰ স্বাস্থ্যটো ইমান বেয়া হৈ যোৱা নাছিলে সেইকাৰণে চল্লিশ মিনিট পিছত আহিল যদিও লগালগ মেডিকেল লৈ গ'লোঁ তাৰপিছত মেডিকেলত গৈ বাৰু ভাল হ'ল কিন্তু হয়তু তেনেকে যদি কিছুমান চিৰিয়াচ পেচেণ্টৰ ক্ষেত্ৰত যদি আমাৰ তেনেকুৱা হয় এম্বুলেঞ্চ সঠিক সময়ত যদি আমি নাপাওঁ তেতিয়া বহুত প্ৰব্লেম হয় এবাৰ তেনেকে আমাৰ ওচৰৰে আইতা এগৰাকীৰ হঠাৎ ৰাতি এটা বজাত হঠাৎ প্ৰেচাৰ ষ্ট্ৰক হ'ল আৰু তেনেকে এম্বুলেঞ্চক ফোন কৰোতে এম্বুলেঞ্চ এভেইলেবুল নাই সেনেকুৱা ক্ষেত্ৰত আমাৰ ৰাইজ বহুত অসুবিধাৰ সন্মুখীন হয় বহু ক্ষেত্ৰত হয় তেনেকুৱা আৰু বিশেষকে প্ৰেগনেণ্ট মানুহবিলাকৰ ক্ষেত্ৰত সিহঁতৰ ঘপকে কেতিয়াবা পেইন হয় জলদি মেডিকেল নিব লগা হয় কিন্তু আমি ফোন কৰিলে তেনেকে কোনো ধৰণৰ ৰেচপ্ঞ্চ নাপাওঁ সেইকাৰণে সেইবিলাক ক্ষেত্ৰত ঘৰতেই বাচ্চা জন্ম দিবলগীয়া হয় এনেকুৱা পৰিস্থিতিৰো সন্মুখীন হৈ যায় গতিকে সেইবিলাক ক্ষেত্ৰত অলপমান আমাৰ অসুবিধাৰ সৃষ্টি হয়